শাৰীৰিক বা মানসিকভাৱে বহুতো সমস্যাৰ সৃষ্টি হয় আৰু তেখেতলোকৰ তেওঁ বৰ্তমান শিশুসকলৰ

শিক্ষা আমি ল'ব নোৱাৰোঁ তেনেধৰণে বৰ্তমান শিশুসকলে কোনো ধৰণৰ